আমাৰ অঞ্চলটোৰ পৰ্যটনস্থলীবোৰৰ চোৱা চিতা সঠিক ধৰণেৰে কৰা হৈছে বুলি মই ভাবোঁ আৰু আমাৰ ডিষ্ট্ৰিক্টৰ ওচৰত অঞ্চলৰ ওচৰতে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত বহুতো ঠাইতে ৱাটাৰফল আছে যেনেকৈ তাৰা লাংছোঁ টোক' লাঙচো কাণ্ঠি লাংছোঁ আৰু কাক' চাং কাক' চাং বোকাঘাটৰ বোকাঘাট এৰিয়াত আছে সেই কাক'চাঙত কাক'চাঙত কাক'চাঙত এশ ফুট ওপৰৰ পাহাৰৰ পৰা পানী পৰি থাকে শিল ফাটি পানী ওপৰৰ পৰা আহে নিগৰি আহে পানী পৰ্যটক সেই ঠাইলৈ আহে সেই ঠাইত পৰ্যৱেশন কৰে কেনেকৈ পানী আহে আৰু এই ছাইডে হ'ল কাঠিলাংচু হোজাই কাঠিলাংচু সুদাই হোজাই জেগাত আছে হোজাই হোজাইত আছে কান্থিলাংছ' সেইটো এটা বহুত ডাঙৰ জলপ্ৰপাত বহুত ভাল লগা বহুত ভাল লগা প মানে বহুত ভাল লগা দৃষ্টি আছে বহুত পৰিষ্কাৰ পৰিচ্ছন্নতা তাত দেখিবলৈ পোৱা যায় আৰু তাত বহুতো লোকক দেখিবলৈ পোৱা যায় আৰু বহুতো বহুতো শিল্পীসকলে সেইবিলাক ঠাইত চিনেমা গান শ্বুটিং কৰে তাৰপিছত আমাৰ সেই কান্থিলাংছোতে নীল আৰু অভিক হত্যা কৰা হৈছিল বহুতো মানুহে মৰিয়া মৰিয়াই হত্যা কৰিছিল ওচৰ আৰু সেই ঠাইৰ ওচৰতে তাৰালাংচো আছে সেই তাত তাতো জলপ্ৰপাত আছে তালৈও বহুতো বহুত দূৰৰ পৰা পৰ্যটক আহে আৰু তাত বহুতো পৰ্যৱেক্ষণ কৰে